হেল্লৌ দাদা মোক এখন কেব লাগিছিল মই মানে অলপ ফুৰিবলৈ যাব লাগিছিল দাদা আৰু এটা কথা চাৰিজন যাব পৰাখন কিমান দাম হ'ব বাৰু আৰু ছজন যাব পৰাখনত কিমান দাম হ'ব মোক জনাওকচোন অঁ অঁ হ'ব দাদা চাৰিজন যাব পৰাখনকে পঠাব